গাঁৱ গাঁও অঞ্চলত ব্যৱসায় আৰম্ভ কৰিবলে হ'লে পোনপ্ৰথমে মাটি এটুকুৰা দৰকাৰ মাটি দখৰ লৈ তাৰ পাছত ব্যৱসায় আৰম্ভ কৰিবলে ঘৰ বনাব লাগিব ঘৰ বনাই দোকান দোকানৰ কাৰণে বস্তু আনিব লাগিব বস্তু আনিবলে টকা প্ৰয়োজন টকা লৈ কম টকাৰ ব্যৱসায় আৰম্ভ কৰিব নোৱাৰি ব্যৱসায় আৰম্ভ কৰিবলে হ'লে বহুত টকা দৰকাৰ দোকানৰ আজিকালি বস্তু যিমানহে দাম ব্যৱসায় আৰম্ভ কৰিবলৈ বহুত পইচা লাগে পইচা নহ'লে একো ব্যৱসায় কৰিব নোৱাৰে গাঁৱত ব্যৱসায় আৰম্ভ কৰি ঢেৰ ব্যৱসায় আছে যেনে গাহৰি কুকুৰা গৰু ছাগলী হাঁহ আদি ব্যৱসায় আৰম্ভ কৰিব পৰা হয় বইলাৰ পুহিবৰ কাৰণেও ঘৰ বনাব লাগে মানুহে ব্যৱসায়ত থাকিলে মানুহৰ বহুত সমস্যা দূৰ হয় ব্যৱসায় মানুহক বহুত উন্নতি কৰে ব্যৱসায় নহ'লে মানুহৰ হাতত টকা পইচা নাথাকে গাঁও অঞ্চলত ব্যৱসায় কৰিবলে মানুহে উচ্চাস যোগাব লাগে মানুহৰ উৎসাহ হ'লেহে ব্যৱসায় সফল হয় ব্যৱসায় কৰিবলৈ বহুত ধন লাগে এখন দোকান দিবলৈও বহুত টকা প্ৰয়োজন আজিকালি দোকানৰ বস্তু বহুত দাম

দামৰ বাবে দোকানৰ বস্তু আনিবলৈ দিগদাৰ হয় সেইটো কাৰণে পইচা বহুত লাগে ব্যৱসায় বহুত ধৰণৰ আছে গাঁও অঞ্চলত ব্যৱসায় কৰিবলৈ বহুত সুবিধা কিছুমানে তামোলৰ ব্যৱসায় কৰিব পাৰে তামোল তুলি গাড়ীত দি দিব পাৰে কিছুমানে পাণ ৰুই পাণৰ ব্যৱসায় কৰিব পাৰে কিছুমানে শাক পাচলিও ব্যৱসায় কৰিব পাৰে ব্যৱসায় কিছুমান জালুক ব্যৱসায় কৰিব পাৰে কিছুমান আজিকালি পাতৰ ব্যৱসায় আছে পাত ব্যৱসায় কৰিব পাৰে আৰু কিছুমান মানুহে ধেৰ ধৰণৰ ব্যৱসায় কৰে গাঁও অঞ্চলত ব্যৱসায় কৰিবলৈ বহুত সুবিধা কিন্তু টাউনত ব্যৱসায় কৰিবলৈ অলপ কষ্ট হয় বিশেষকে ব্যৱসায় কৰিবলে মাটিৰ প্ৰয়োজন মাটি নহ'লে একো ব্যৱসায় কৰিব নোৱাৰে মাটিডোখৰ হ'লেহে এটি ঘৰ বনাব পাৰি ঘৰটো মানুহ থকা মেলা কৰি ব্যৱসায় আৰম্ভ কৰিব পাৰে

ব্যৱসায় বহুত ধৰণৰ আছে এতিয়া কিছুমানে বোৱা কটা কৰিও ব্যৱসায় কৰিব পাৰে কিছুমানে খৰি কাঠ বিকিও ব্যৱসায় কৰিব পাৰে কিছুমান বহুত ধৰণৰ ব্যৱসায় ব্যৱসায় নহ'লে সমাজ উন্নত নহয়

কিছুমানে টেঙা ব্যৱসায়ো কৰে যেনেকে গোলনেমু কাজিনেমু সেইবিলাকৰ ব্যৱসায় কৰে কিছুমানে ধানৰ ব্যৱসায় কৰে এতিয়া ব্যৱসায়ত যোগাবলৈ মানুহে বহুতখিনি উৎসাহ দিয়ে উৎসাহ নহ'লে মানুহে উৎসাহ নিদিলে ব্যৱসায়ত নামিব নোৱাৰে কিছুমানে ধান খেতি কৰিও ব্যৱসায় কৰে কিছুমানে ধান বিকে কিছুমানে ধানৰ পৰা চাউল উলিয়াই চাউলৰ ব্যৱসায় কৰে কিছুমানে ঘেঁহু ঘেঁহু ব্যৱসায় আৰম্ভ কৰে এতিয়া জালুক ব্যৱসায় হৈ আছে জালুকত বহুত টকা এক কেজি জালুক বিকিলে এশ টকা পোৱা হয় আমাৰ গাঁও সমাজত কিছুমানে কলৰ ব্যৱসায়ো কৰে কিছুমানে কেঁচা কেঁচাই কল বিক্ৰী কৰে কিছুমানে পকাই বিক্ৰী কৰে সেইবিলাকো ব্যৱসায়ে গাঁৱত ব্যৱসায় কৰিবলৈ বহুত সুবিধা আমি গাঁৱৰ মানুহ গাঁৱত ব্যৱসায় কৰি ভাল পাওঁ কিছুমানে এতিয়া কেঁচা চাহপাত ব্যৱসায় কৰে কিছুমানে শুকান চাহপাত ব্যৱসায় ব্যৱসায় কৰে ব্যৱসায় বহুত ধৰণৰ আছে ব্যৱসায় কৰিলেহে মানুহ উন্নতলৈ যাব পাৰে

ব্যৱসায় মানুহৰ মূল ভেটি ব্যৱসায় ব্যৱসায় নকৰিলে মানুহৰ হাতত টকা পইচা নাথাকে টকা পইচা নহ'লে মানুহৰ বহুত সমস্যাত থাকিব লগা হয় ব্যৱসায় কিছুমানে এতিয়া বাঁহ বিকিও ব্যৱসায় কৰে বাঁহৰ পৰা এতিয়া বহুতে বহুত টকা পইচা পায় টকা পইচা ব্যৱসায় নকৰিলে মানুহে টকা পইচা নাপায় ব্যৱসায় মানুহৰ মূল ভেটি আজিকালি এগুচি পাণৰ দাম দছ টকা তেনেকৈ মানুহে পাণো ব্যৱসায় কৰে